অঁ বাইদেউ আহক আহক কওকচোন

অঁ পাব পাব অঁ আছে কেনেকুৱা ধৰণৰ কাপোৰ লাগে বাৰু আপোনাক

অঁ ছোৱালী নে ল'ৰাৰ অঁ ছোৱালীৰ স্কাৰ্ট লাগেনে চুৰিদাৰ লাগে অঁ কওকচোন দেখুৱাম ৰ'ব এতিয়া এই কি কালাৰৰ লাগিব অঁ এইটো চাওকচোন কেনেকুৱা লাগিছে অঁ অঁ ঠিক আছে তেতিয়াহ'লে এই চাইজটো হ'বনে

পচন্দ হৈছে দামটো বাইদেউ আপোনাৰ তিনিশ টকা পৰিব এইটো এই বাইদেউ আপুনি সদায় লৈয়ে থাকে আৰু আপোনাকনো কিনো বেলেগ বেছি দাম কম আৰু লৈয়ে থাকে আপুনি সদায় ডেইলি কাষ্টমাৰ দেখোন এই এইটো হ'ব পাৰিব দিয়ক তিনিশ টকা বেছি বাইদেউ নাই লোৱা দাম এই বাইদেউ নোৱাৰিম নহয় এই নোৱাৰিম অঁ বাইদেউ হ'ব বাৰু ঠিক আছে আপুনি আগতে স্কাৰ্টটো লৈ লওকচোন বাৰু মই দিম বাৰু অকমান বাজেটটো কমাই দিছোঁ আৰু তেতিয়াহ'লে আঢ়ৈশ টকাতকৈ তলত যাব নোৱাৰোঁ আৰু বাইদেউ আঢ়ৈশ টকাতে দিছোঁ আৰু পাৰিব দিয়ক পঞ্চাছ টকা কমাই দিছোঁ আপুনি ডেইলি কাষ্টমাৰ যেতিয়া নাই নাই সেইখিনিয়ে পাৰিম আৰু হয় পাৰিব অ' বাইদেউ এই পাৰিব অ' অঁ ঠিক আছে